ব্যৱসায়ত মহিলাসকল জড়িত হোৱাৰ বিষয়ে মোৰ সম্পূৰ্ণ ছাপোৰ্ট আছে মানে সমৰ্থন কৰোঁ কাৰণ কেলৈ যদি আমি হাঁহ কুকুৰা পুহোঁ তাত যদি বেছি লাভৱান হওঁ আমাৰ ঘৰখনৰো উন্নতি হ'ব লগতে মানুহটোকো আমি সহায় কৰি দিয়া হ'ব হাজবেণ্ডকো সহায় কৰি দিয়া হ'ব ল'ৰা ছোৱালীকো স্কুললৈ যাবলৈ আমি দেউতাকক হাত নপতাকৈ মই মা মাকজনী হৈ পইচা দুটকা এটা দিব পাৰিলে মনটোকে ভাল লাগিব গতিকেলৈ আজিকালি সকলোৱে মানে স্বাৱলম্বী হ'ব লাগে কাৰণ তেতিয়াহে এখন ঘৰৰ উন্নতি শিখৰত উঠিব নহ'লে অকল মানুহজনলৈকে বাট চাই থাকিলে আমি কিবা এটা পাম পাম আশা কৰি থাকিলে নহ'ব ধৰি লওক আমি হাঁহ কুকুৰা পুহিলোঁ হাঁহ কুকুৰা পুহি তাপা পইচা পালোঁ পইচা পাই যদি আমি সূতা আনি বওঁ সূতা আনি গামোচাকে ব'লোঁ এখন গামোচাৰ দাম তিনিশ চাৰিশৰ পৰা দি কম দাম তিনিশ তাৰ পৰা ওপৰত এহেজাৰ পোন্ধৰশলৈকে সেই এহেজাৰ পোন্ধৰশ টকা বিকি পেলাই আমি ধৰি লোৱা ল'ৰাক আমি এডমিশ্যন দিবলৈকে আমি দিব পাৰোঁ বা ক'ৰবাত কিবা কম্পিউটাৰতে আমি ক'ৰবাত নাম লগাই দিব তেতিয়া আমি দিব পালে আমাৰ মাকৰ মনবোৰ বহুত ভাল লাগে সেইটো কাৰণে কৈছোঁ মহিলাসকল সম্পূৰ্ণ স্বাৱলম্বী হ'ব লাগে তেতিয়া কাৰোলৈ আমি হাত পাতি ৰৈ থাকিব নালাগে আৰু আমি মানুহজনটো ক আমি তেতিয়া মানে আমি তেওঁক আমি সহায় হাত আগবঢ়াব পাৰিম গামোচা বিকিও আজিকালি বহুত মানুহ স্বাৱলম্বী হৈছে কিছুমান মানুহে তাত সুঁত বৈয়ে তেনেকৈ স্বাৱলম্বী হৈয়ে ল'ৰা ছোৱালীক ছোৱালীক স্কুটি কিনি দিছে আৰু ছোৱালীজনীও সাহস এটা বাঢ়িছে মায়ে অত কষ্ট কৰি মোক পঢ়াইছে ছোৱালীজনী পঢ়িবলৈও তে দুগুণ উৎসাহ পাব আমি হাঁহ কুকুৰা বিকি তাঁত লগাই আকৌ সেই গামোচা বিকি আমি আকৌ ঘৰখনত বজাৰ সমাৰ আমি কৰি দিব পাৰোঁ অকল যে হাঁহ কুকুৰাই পুহিব লাগে নহয় তাঁতো ব'ব লাগে আকৌ বজাৰত আমাৰ ঘৰতে আমি শাক পাচলি কৰিলোঁ সেই শাক পাচলি আমি যদি বজাৰত বিকোঁগৈ বা ঘৰতে বিকোঁ আমাৰ তেতিয়া ডেইলি আমাৰ ইনকম হ'ব ডেইলি ইনকম হোৱাৰ ফলত আমি ঘৰৰ তাঁতো লগাব পাৰিম নিজে আমি যি পিন্ধো কৰোঁ আমি নিজে পিন্ধিব পাৰিম মা মানুহজনৰ ওপৰত বা মানুহজনৰ ওপৰত আমি হাত নপতাকৈ আমি নিজে নিজৰ কাম আমি নিজৰ আমি নিজেই আমি উন্নতি কৰি যাব পাৰিম আজিকালি বহুত চিলাই মেচিন কৰিও চিলাই কাপোৰ চিলায়ো এযোৰ কাপোৰ চিলাওঁতেও আজিকালি চাৰিশৰ পৰা চাৰিশ টকা কম ছশ সাতশ টকা গতিকেলে এদিনত যদি এযোৰ কাপোৰ চিলাব পাৰে ছশ সাতশ টকা আমাৰ ইনকম হয় দুযোৰ তিনিযোৰ কাপোৰ চিলালে আমাৰ এ পোন্ধৰশ টকা আমাৰ ইনকাম হয় তেতিয়াহ'লে চাওকচোন আমি কিমান আমাৰ লাভৱান হ'ব গতিকে আমি চব আমি চব শিকিব লাগে আমি মই আমি ব্যৱসায়ত আমি লাগি যাব লাগে এনেই বহি থাকি ঘৰত একো লাভ নাই প প্ৰত্যেক দিনাই আমি হাঁহ কুকুৰা গাহ্ হাঁহ কুকুৰা পুহিব লাগে ছাগলী পুহিব লাগে গৰু পুহিব লাগে গৰু এজনী পুহিলোঁ গাখীৰ এক লিটাৰ দাম আজিকালি আশী টকা আমি এ এপোৱা গাখীৰ বিকি দিলেও বিছ টকা পাম মাহেকৰ মূৰত আমি বহুতকেইটকা সেই গাখীৰ বিকিও পাম আমি গতিকেলৈ আমি নিজে নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব লাগে মহিলাসকল ব্যৱসায় জড়িত হৈ নিজে স্বাৱলম্বী হোৱাটো বহুত আনন্দৰ কথা আগৰ যুগৰ গতে নহয় আগৰ যুগত মাইকী মানুহ ঘৰতে সোমাইছিলে ক'লৈকো নগৈছিলে আজিকালি সেইটো নহয় আজিকালি মাইকী মানুহ গৈ চন্দ্ৰলৈ গৈছে আজিকালি মাইকী মানুহ আমাৰ মহিলাসকল গতিকেলৈ আমি খোজত খোজ পেলাই আমি আমি চ সকলোলৈকে গৈ বজাৰ সমাৰ বস্তু বিকিও আমি ঘৰখনলৈ বস্তু পাতি আনিব পাৰোঁ ল'ৰা ছোৱালীক আমি দুটকা এটা দি সহায় কৰিব পাৰোঁ আজি এডমিশ্যনৰ ফিজো বহুত সেয়াতো যদি আমি এইবোৰ হাঁহ কুকুৰা পিহি পুহি তাঁত গামোচা চাদৰ বিকি যদি আমি দিব পাৰোঁ কিমান মনতে ভাল লাগিব আমি বহুত ভাল লাগিব আমি যদি তেনেকৈ ল'ৰা ছোৱালীক আমি সহায় কৰিব পাৰোঁ আজিৰ যুগত এনেই ঘৰত বহি থাকি লাভ নাই সকলো কাম নিজে নিজে কৰিব লাগে নিজে কৰাটো ভাল তাৰমানে মানুহজনহঁতলৈ বাট নাচাই যদি কিবা এটা বিকি তুমি ঘৰতে শাক পাচলি লগাই যদি সেনেকৈ বিকিও দুপইচা যায় সেয়াকো দিয়া হ'ল সক আমি গতিকেলৈ সকলো উন্নতি পথতহে যাব লাগে কাৰণ কেলৈ এখন ঘৰত দুজন তিনিজন মানুহে যদি একেলগে কাম কৰে তেতিয়া বহুতো কাম আগবাঢ়ি যাব এখন আজিকালি এটা এটা বস্তুৰ দাম বহুত আজিকালি এটা ক্ৰীমৰ দাম কিমান এটা ক্ৰীম যদি ল'ৰাজনীক বা ল'ৰাটোক আমি আনি দিব পাওঁ এটা চাৰ্ট যদি আমি নিজে চিলাই দিব পাৰোঁ তেতিয়া আমি বহুতকণ লাভ পাৰিম গতিকেলৈ আজিকালি কি কয় এযোৰ কাপোৰৰ দাম কিমান ঘৰতে যদি আমি কাপোৰ আনি তেনেকৈ চিলাই লওঁ তেতিয়া আমি বহুতখিনি লাভৱান হ'ব পাৰিম আমি মহিলাসকল ঘৰত হাত হাততে হাত সাৱটি থাকি লাভ নাই আমি আগবাঢ়ি যাব লাগিব আমি নিজে কাম কৰিব লাগিব আমি এজনী আমি নিজে যদি এখন কাম কৰি দেখাব পাৰোঁ তেতিয়া বেলেগ এজনীও আমাক দেখিয়ে ওলাই যাব তেতিয়া গাঁওখন বহুতো উন্নতি হ'ব আগৰ যুগতহে মাইকী মানুহ ক'লৈকো যাব নিদিয়ে গতিকেলৈ আমি হাতত মানে মই যদি আগে দেখাব পাৰোঁ মই এইটো কৰিছোঁ মোক দেখি বেলেগ এজনীয়ে কৰিব তেতিয়া আমাৰ কিমান ভাল হ'ব বহুত মানে আমাৰ গাঁওখন সেই উন্নতি হ'ব গাঁৱত মেল মাৰি থাকিবলৈ আমাৰ তেতিয়া সময় নহ'ব এতিয়া আমাৰ ইয়াত আমাৰ আমাৰ আমি গাঁৱলীয়া মানুহ আমাৰ চাহ বাগান আছে আমি প্ৰত্যেকে যদি প্ৰত্যেকৰ বাগানৰ পাত নিজে নিজে ছিঙো নিজেও পইচা পালোঁ ঘৰখনলৈও হ'ল পইচাটোও হাজিৰাটোও ৰখি গ'ল আমাৰ তেতিয়া বহুত আমি উন্নতি কৰিব পাৰিম আমি উন্নতি মানে কি মানুহজনহঁতক আমি যদি হাত তেওঁৰ সমানে সমানে যদি আমি খোজকাঢ়িব পাৰোঁ তেতিয়া তেওঁৰো ভাল লাগিব তেওঁকো পইচা যি যদি আমি যদি সহায় কৰিব পাৰোঁ এতিয়া এখন বোৱা চাদৰৰ দাম চাৰিশ পাঁচশ তেনেকুৱা যদি চাৰি পাঁচখন বা ছখন চাদৰ লগাই ল'লেও তিনি হেজাৰ টকা সূতা এহেজাৰ টকাহে লাগিব ধৰি লওক পাঁচ ছখনৰ কাৰণে সেই আমাৰ তিনি চাৰি হাজাৰ টকা আমা আমালৈ থাকি গ'ল সেইকেইটকা পইচা আমি ল'ৰাক দিব পাৰিম ক'ৰবাত কাৰোবাক গাঁৱত কিবা কোনোবা বিপদত পৰিছে কোনোবা দুটকা দি আমি সহায় কৰি পাৰিম নিজকে ভাল লাগিব কাৰোবাক সহায় কৰিব পাৰিলে আমি যদি বেলেগক সহায় কৰিব পাৰোঁ আমাৰ মনতে খুব ভাল লাগে বিশেষকৈ দুখীয়া মানুহক যদি আপুনি কিবা এটা দি নিজ হাতে যদি সহায় কৰিব পাৰোঁ আমাক বহুত ভাল লাগে নিজে আমি নিজৰ চাকৰি বাকৰি নহ'লেও ব্যৱসায় কৰি যদি উন্নতি কৰিব পাৰোঁ মহিলাসকল যদি ব্যৱসায়ত জড়িত হৈ যায় তেতিয়া বহুত লাভ হ'ব আমাৰ আমাৰ কাৰণে লাভ হ'ব কাৰণ কেলৈ আজিকালি মায়ে মহিলা বুলি পিছ পৰি নাথাকি চব যদি আগ আগুৱাই যায় আগলৈ যি পাৰে আৰু ধৰি লওক কিছুমানে তাঁত ব'ব পাৰে কিছুমানে হাঁহ কুকুৰা পোহক কিছুমানে গৰু পোহক কিছুমানে ছাগলী পোহক সেনেদৰে পুহিও মানুহে বহুত উন্নতি কৰিব পাৰে কাৰণ এটা এজনী হাঁহ পুহিলে এজনী হাঁহে বাইছ তেইছটা কণী পাৰিব সেইকেইটা উমনি দিলে দিলে নিদিলে বিকিবও পাৰিব আৰু এটা হাঁহৰ দাম পাঁচশ সাতশ টকা তেতিয়াহ'লে চাওকচোন কিমান আমাৰ লাভৰ দিন আহিছে এনেই পুহি থাকিলে এতিয়া হাঁহটোতো এনেই পুহিলে নহ'ব তাক আমি কষ্ট আমাৰ আমি কৰ্মও কৰোঁ আমি পইচাও পাম গতিকেলৈ আমি চবেই সেইটোকে চেষ্টা কৰিব লাগে আমি চবেই সেইটোৱে ভাবিব লাগে যে আমি কেনেকৈ দুপইচা আমি অৰ্জন কৰোঁ কেনেকৈ আমি ভাল দিশ এটাত আগবাঢ়ি যাওঁ কেনেকৈ ল'ৰা ছোৱালীক আমি আমি কৰ্ম কৰি দেখুৱালে ল'ৰা ছোৱালীয়ে কৰ্ম কৰিব আমিয়ে যদি একো নকৰি বহি থাকোঁ ল'ৰা ছোৱালীয়েও তেতিয়া বহি থাকিব গতিকেলৈ আমি মহিলাসকল ব্যৱসায়ত ব্যৱসায়ৰ লগত জড়িত হোৱাটো সম্পূৰ্ণ মই সমৰ্থন কৰোঁ আচ্ মানে কি ময়ো লগতে ময়ো কাম কৰি ভাল পাওঁ কাম কৰি কামেই কৰ্ম কামেই মানে কৰ্ম কৰিলেহে ফল পাব মানুহে এনেই বহি থাকি ফল নাপায় আমি গতিকে আগবাঢ়ি যাবলৈ হ'লে আমি কৰ্ম কৰিবই ল'ব আৰু বেলেগক আমি মই যদি কাম কৰি দেখাওঁ বেলেগক অঁ আমুকীয়ে পাৰিছে মই কেলৈ নোৱাৰিম আৰু এগৰাকী কৰ্মমুখী হ'ব তেতিয়া বহুত ভাল হ'ব আমাৰ গাঁৱৰ আগৰ গাঁও বুলি নাথাকিব আৰু চব উন্নতি শিখৰলৈকে যাবগৈ মহিলাসকল বিশেষকৈ আগবাঢ়ি যাবই লাগিব কাৰণ কেলৈ ল'ৰা ছোৱা আজিকালি দেখিছে পৃথিৱীত কি হৈছে গতিকে চবতে যদি আমি সমানে আগভাগ লওঁ মাইকীয়ে মতা মানুহলৈ বুলি যদি আমি কাম পেলাই থৈ নিদিওঁ গতিকে আমি ব্যৱসায় তেনেকৈ কৰিলে আমি ব্যৱসায়ত বহুতো লাভ হ'ব পাৰিম মাইকী মানুহ হ'ল বুলি আমি ব্যৱসায় যে কৰিব নোৱাৰিম সেইটো কথা নহয়